হয় চহৰৰ বাতৰিকাকতত গ্ৰাম্য বাতৰিবোৰ সঠিকভাৱে বৰ্ণনা কৰা হোৱা নাই বুলি মই অনুভৱ কৰোঁ কাৰণ যোগাযোগ আৰু পৰিবহণৰ বাবে এইসমূহ কিছুমান সফল নহয় সেয়েহে গ্ৰাম্য বাতৰিসমূহ প্ৰকাশ কৰাত অসুবিধা হয় মই ভাবোঁ চহৰৰ বাতৰি প্ৰকাশ কৰিবলগীয়া বহুতো কথা আছে গ্ৰাম্য অঞ্চলত কৰা বেলেগ বেলেগ খেতিৰ পদ্ধতি আৰু বাঁহ বেতেৰে বনোৱা বস্তুবোৰ বিষয়ে বাতৰিকাকতত প্ৰকাশ কৰিব লাগে কাৰণ তেতিয়াহে উঠি অহা ল'ৰা ছোৱালীৰ লগতে যিসকল লোকে খেতিৰ বিষয়ে নাজানে বাতৰিকাকতখনৰপৰা জানিব পাৰিব এইসমূহ মিডিয়াত দেখুৱাব লাগে বুলি মই ভাবোঁ